নাটক মোৰ কোনখন প্ৰিয় মোৰ লেখা কি কিতাপ প্ৰিয় সেইবুলি সোধাৰ লগে লগে কি হয় কথাটো আচলতে নিজৰ সন্তান কোনটো ভাল এনেকে সোধাৰ নিচিনা মোৰ আটাইকেইখন কিতাপেই প্ৰিয় মোৰ নিজৰ লেখা আছে নিঙনি ভাওৱাৰ কথা মোৰ হনুমান সাগৰ বন্ধা চাওঁ মোৰ পুষ্প কঁহাৰ মোৰ যুগলবন্দী এনেধৰণৰ বহু নাটক আছে মই নাটক লিখোঁ সচৰাচৰ আৰু মই হেৰিত লিখোঁ মানে ফক এলিমেণ্টছ লৈ পেলাই লিখোঁ মই স্থানীয় কালচাৰৰ ওপৰত ষ্টৰী বেচ কৰি পেলাই সেইগিলাখন মই লিখোঁ সেনেকৈ আৰু সেনেকৈ লেখা নাটক মোৰ প্ৰিয় নাটক হনুমান সাগৰ বন্ধা চাওঁ গুৱাহাটী ইউনিভাৰ্চিটিয়েও লৈছে এ ক'ৰ্চৰ কাৰণে বি এ ফাইনেল ক'ৰ্চৰ কাৰণে হনুমান সাগৰ বন্ধা চাওঁ মই ভাৰতবৰ্ষৰ বিভিন্ন জেগাত কৰিছোঁ আচলতে দিল্লীত কৰিছোঁ জয়পুৰত কৰিছোঁ লক্ষ্ণৌত কৰিছোঁ এনেকৈ বিভিন্ন জেগাত মই মঞ্চস্থ কৰিছোঁ চৰকাৰৰ স্পঞ্চৰছিপত কৰিছোঁ এনেকৈ কৰি মানুহৰ আদৰ সাদৰো পাইছোঁ আৰু অসমৰ বিভিন্ন জেগাত কৰিছোঁ আৰু ইণ্টাৰেষ্টিঙলি সেইখন নাটক যিখন হনুমান সাগৰ বন্ধা চাওঁ সেইখন নাটক হৈছে আপোনাৰ হেৰি এ সোতৰজনী মহিলাই একটিং কৰে অকল মহিলা চৰিত্ৰৰ দ্বাৰাই কৰা হৈছে আৰু মহিলাৰ একদম জীয়া সমস্যা মহিলাৰ যৌতুকৰ সমস্যা মহিলাৰ যিটো মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা সমস্যা এই সমস্যা আজিও ৰিলেভেণ্ট এইখন ঊনৈছশ অষ্টাশী চনত লেখা নাটক মানে নাইনটিন এইটটি এইটত আৰু সেইখন আজিও ৰিলেভেণ্ট আজিও মানুহে ভাল পায় আজিও সেইখন প্ৰচলিত হৈ আছে আৰু আমি ৰিচেণ্টলি সেইখন মঞ্চস্থ কৰিছোঁ জেনেৰেশ্যন বাই জেনেৰেশ্যন মানুহে সেইখন নাটক কৰি গৈছে তিৰোতাবিলাকে গতিকে সেইখনতো আমাৰ সেই ফক কালচাৰ বৰপেটাৰ বিয়া গীত বৰপেটাৰ বিয়া নাম এইবিলাক লৈ আমি মহিলাসকলৰ যিবিলাক সমস্যা সেইবিলাকক আমি আগবঢ়াই নিছিলোঁ আৰু এইখনে মানুহৰ অধিক জনপ্ৰিয়তা লাভ কৰিছিল আৰু মহিলাসকলৰ লৈ মই বেছি চিন্তিত হওঁ কাৰণ তেওঁলোকৰ যি সমস্যা সেইবিলাকৰ কাৰণে কোনো মাত নামাতে সেই কথাক লৈ পেলাই মই বেছি চিন্তিত হওঁ তেনেকৈ মোৰ বিখ্যাত নাটক নিঙনি ভাওৰাৰ কথা মই নিঙনি ভাওৰা নিজে কৰিছোঁ নিঙনি ভাওনা ৰ'ল কৰিছোঁ টিভিত চিৰিয়েল কৰিছোঁ এশ এপিচ'ডৰ ৰঙত গতিকে সেইগিলাখান নিঙনি ভাওৰা বৰপেটা ডাইলেক্টত মই লিখি ভাল পাওঁ বৰপেটা ডাইলেক্টত লিখিছিলোঁ গোটেই নাটকখন বৰপেটা ডাইলেক্টত হৈছে আৰু বৰপেটা কথা বতৰা বৰপেটা কথা বতৰাত হৈছে বৰপেটা কথা বতৰা শুনি ইমান ভাল পাইছে মানুহে আদৰি লৈছিল আৰু ঠিক তেনেকৈ মোৰ প্ৰিয় নাটক যুগলবন্দী আছে যুগলবন্দীত যদিও বৰপেটীয়া ভাষা নাই তথাপি বৰপেটাৰ ষ্ট'ৰী সৰভোগৰ ষ্ট'ৰী লৈ পেলাই মই কৰিছিলোঁ স্বাধীনতা সংগ্ৰামৰ ওপৰত আৰু আ মানে সন্ত্ৰাসবাদীৰ ওপৰত ভিত্তি কৰি সেইখন নাটক লেখা হৈছিল ঠিক তেনেধৰণে মোৰ লেটেষ্ট একেবাৰে শেষৰ যোৱা পৰহি যোৱা পৰহি মই মঞ্চস্থ কৰিছোঁ বৰপেটাত পুষ্প কঁহাৰ পুষ্প কঁহাৰ হৈছে সৰ্থেবাৰী অঞ্চলৰ বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলৰ এজন কঁহাৰ ওঠৰশ পঞ্চাছ চনত তেওঁ জন্ম লাভ কৰছিল আৰু তেওঁ তেওঁ কঁহাৰ হৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে ব্ৰিটিছৰ যেতিয়া আ খাজানা বৃদ্ধিৰ ক্ষেত্ৰত য'ত ফুলগুৰি ধেৱা বা মঙলদৈৰ পথৰুঘাটত বা ৰঙীয়াত ৰাইজমেল বহিছিল ঠিক তেনেদৰে সৰ্থেবাৰী অঞ্চলটোত ৰাইজমেল পাতি বহিছিল আৰু সেই ৰাইজমেলৰ নেতৃত্ব দিছিল পুষ্পৰাম কঁহাৰে এই পুষ্পৰাম কঁহাৰৰ জীৱন ভিত্তিক লৈ কৰি পেলাই এখন নাটক ৰচনা কৰা হৈছে আৰু সেইখনটো মই বৰপেটা অঞ্চলৰ সৰ্থেবাৰী অঞ্চলৰ ডাইলেক্টক ব্যৱহাৰ কৰা হৈছে সম্পূৰ্ণৰূপে বৰপেটীয়া কথা কোৱা হৈছে তাতে আৰু বৰপেটা কথা বতৰা মানুহে শুনি নলবেৰীয়া সৰ্থেবাৰী কথা বতৰা শুনি মানুহে খুব ভাল পাইছে আৰু নাটকখন আদৰি লৈছে পঞ্চ পৰহি হোৱা মঞ্চস্থ যেতিয়া হৈছিল মানুহে জাউৰিয়ে জাউৰিয়ে হাতচাপৰি দিছিল আৰু সেনেকৈ সেইখন নাটক খুবেই ভাল পাইছে আৰু স্বাধীনতা সংগ্ৰামী বৰপেটা জিলাত আচলতে পুষ্প কঁহাৰে প্ৰথম স্বাধীনতা সংগ্ৰামী মোৰ এইখন একদম লেটেষ্ট নাটক মঞ্চস্থ হৈছে অলপতে এই কিতাপ আকাৰত প্ৰকাশ পাব আৰু পুষ্প কঁহাৰত বিশেষকৈ পুষ্প কঁহাৰৰ যিটো জীৱন মানে জীৱন শৈলী বা তেওঁৰ যিটো শুনি পোৱা দক্ষতা সেই দক্ষতাৰ ওপৰত সেই সময়ৰ বৃটিছ মহাৰাণী ভিক্ট'ৰীয়াই আকৰ্ষিত হৈছিল আৰু খুব মন তেওঁৰ মন মুহিছিল আৰু তেওঁক জাইগীৰ উপাধি দিব দিছিল কিন্তু চৰকাৰে খাম খেয়ালিৰ কাৰণে বা চৰকাৰী অনিহাৰ কাৰণে তেওঁক সেইটো দিয়া নহ'ল আৰু শেষত যেতিয়া তেওঁ শিল্পী হিচাপে জেইললৈ তেওঁক বা ব্ৰিটিছ কমিশ্যনাৰে তেওঁক মানে ৰেহাই কৰি দিছিল তেওঁৰ জেইল তেতিয়া তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহিছিল তেতিয়া তেওঁৰ এ ভূমিকম্প সাতানব্বৈ চনত অহা ভূমিকম্পত সমস্ত ঘৰখনেই উচন গৈছিল আৰু মাত্ৰ দুজন ভতিজা বাকী আছিল ৰৈ আছিল আৰু তেওঁলোকক লগত লৈ যেতিয়া পুনৰ তেওঁ সংসাৰ আৰম্ভ কৰিব খুজিছিল তেওঁৰ কঁহাৰশালা আৰম্ভ কৰিব খুজিছিল তেথেন তেওঁৰ কি হ'ল তেওঁ মানে ওচৰৰ সৰ্থেবাৰী অঞ্চলৰ কিছুমান মুছলিম মানুহে তেওঁক সেই কৰিছিল এই এইটোতো বৰ বেয়া কথা হৈছে কাৰণ হত্যাকাৰীৰ স্থান ইয়াত নাই তাক হত্যা ঘটনা ঘটিছিল আন্দোলন সময়ত গতিকে তেওঁ জেইল খোৱা মানুহ জেইল খোৱা মানুহ সৰ্থেবাৰীত থাকিব নিদিলে তেওঁ মানে গুচি গ'ল সৰ্থেবাৰী এৰি যাব লগা হ'ল যাই পেলাই তেওঁ সেই পালাক বেলেগ অঞ্চলত তেওঁ পুনৰ জীৱন নিৰ্বাহ কৰ্লাক